অ শুনা পাইছেনে

অ মোৰ নাম মধুতৃষ্ণা চেতিয়া ল'কেচনটো হেৰি ফুকনৰ হাট এঙাৰখোৱা ফুকনৰ হাট

অ নিশ্চয় নিশ্চয় নিশ্চয় ঠিক আছে ঠিক আছে হয় কওকচোন দাদা

অ হয় হয় অ নিশ্চয় নিশ্চয় ইয়াতে থাকিম মই অ তাকে মই এতিয়া অ মানে আজিয়ে পামনে হয়

অ অ ঠিক আছে ঠিক আছে বাৰু